মই মোৰ পাকঘৰত ৰন্ধাৰ সময়ত বিভিন্ন ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰোঁ ভাত বনাবলৈ ছচপেন প্ৰেছাৰ কুকাৰ আৰু ভাত লৰাবলৈ হেতা ব্যৱহাৰ কৰোঁ কাঁহৰ হেতা ষ্টিলৰ হেতা কাঠৰ হেতা তেনেকৈ ব্যৱহাৰ কৰা হয় আৰু কেৰাহিত বিভিন্ন শাক পাচলি দাইল ৰন্ধা হয় আৰু পানী গৰম কৰিবলৈ ছচপেন ব্যৱহাৰ কৰা হয় কেটলি ব্যৱহাৰ কৰা হয় আৰু চাহ বনাবলৈ এই চেকনিৰে চাহ বকা হয় কেটলিত চাহ গৰম কৰা হয় আৰু চেকনিয়ে চাহ বকা হয় আৰু চাহ খোৱা সময়ত কাপ প্লেট ব্যৱহাৰ কৰা হয় আৰু ভাত ৰন্ধাৰ পিছত কে কাঁহৰ কাহীত ভাত দিয়া হয় আৰু বাটিত দালি দিয়া হয় আৰু ঘটিত পানী খাবলৈ দিয়া হয় আৰু ঘটি গিলাচ এইবিলাকত পানী খাবলৈ দিয়া হয় আৰু চাহত আমি কাপ প্লেট দিয়া হয় বান বানবাটিত জলপান দিয়া হয় আৰু চামুচ ব্যৱহাৰ কৰা হয় চামুচেৰে আমি এই এইবিলাক গাখীৰ গাখীৰ ঘু গুলা হয় আৰু খোৱাৰ সময়ত চামুচ ব্যৱহাৰ কৰা হয় এই এই ধৰণে মোৰ পাকঘৰখন মই এই ধৰণেই ব্যৱহাৰ কৰোঁ এইবিলাক সামগ্ৰীয়েই মই ব্যৱহাৰ কৰোঁ